আচলতে মই মুখাশিল্পৰ লগত জড়িত আৰু সৰুৰেপৰা আমি আমি যোনখন জেগাত বসবাস কৰি আছো তাত আমি সৰুৰেপৰা মুখা শিকি আছো তাতে আমাৰ মুখা শিকাই চামগুৰি সত্ৰ তাতে আমি সৰুৰপৰাই মুখাশিল্পৰ লগত জড়িত হৈ আছো আমি এনেদৰে পুতলা মানে কাগজৰ বা প্লাষ্টিকৰ এনেকুৱা বস্তু নহয় আমাৰ প্ৰচেছটো হৈছে আপোনাৰ প্ৰথম বাঁহৰ কাঠিৰে সজা বনাই লয় বাঁহ কাঠি সজাৰ সজাৰ সজাৰ প্ৰথম আৰম্ভণি হৈছে বাঁহ কাঠি সজা তাৰ ওপৰত আমি কটন কাপোৰ আৰু কুমাৰ মাটিৰ সংমিশ্ৰণ কৰি তাত কাপোৰ কাপোৰ লেপো কাপোৰ লেপাৰ পিছত আমি ৰ'দত শুকুৱাওঁ ৰ'দত শুকোৱাৰ পিছত আকৌ পুনৰ আমি তাৰ চেহেৰা দিবৰ বাবে যিকোনো এখন মুখা হওক যিকোনো এটা চেহেৰা হওক হয় গৰুড় হওক শ্ৰীকৃষ্ণৰ হওক হনুমানৰ হওক এনেকৈ বিভিন্ন আমি চেহৰা দিব পাৰোঁ আৰু সেই চেহেৰা দিবৰ বাবে আমি প্ৰথম গোবৰ মাটি আৰু গোবৰ আৰু কুমাৰ মাটিৰ সংমিশ্ৰণ কৰিব লাগিব আশী পাৰ্চেণ্ট গোবৰ হ'লে বিছ পাৰ্চেণ্ট কুমাৰ মাটি হ'ব লাগিব তেতিয়া আমি সংমিশ্ৰণ কৰি সেই সজাটোৰ ওপৰত আমি তাৰ চেহেৰা দিওঁ সেই গোবৰ আৰু কুমাৰ মাটিৰ সংমিশ্ৰণ কৰি আৰু সেই সংমিশ্ৰণৰ চেহৰা দিয়াৰ পিছত আমি ৰ'দত শুকুৱাব লাগিব ৰ'দত শুকোৱাৰ পিছত আকৌ পুনৰ আমি তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটিৰ সৈতে সংমিশ্ৰণ কৰি ভালদৰে তাত মাৰোঁ তাৰ ওপৰত সানো আৰু সনাৰ পিছত আমি তাত কালাৰ কৰোঁ প্ৰথম কালাৰৰ কথা ক'বলৈ গ'লে আমি প্ৰথম প্ৰাইমাৰ প্ৰাইমাৰ কালাৰ ব্যৱহাৰ কৰোঁ পাইমাৰ কালাৰটো ব্যৱহাৰ কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ কালাৰ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত হয় নীলা ৰঙা ক'লা নে যি যিদৰে আপোনাৰ এটা কেৰেক্টাৰ কেৰেক্টাৰৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰণে কালাৰ কৰোঁ আৰু আগৰ আগৰ দিনত আমাৰ আমাৰ আগৰ প্ৰজন্মৰ ব্যক্তিসকলে হেঙুল হাইতাল কালাৰ ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া আমি ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰোঁ সেইটো হেঙুল হাইতাল কালাৰটো এতিয়া পাবলৈ বাবে বহুত যথেষ্ট কষ্ট আৰু সাধনাৰ প্ৰয়োজন হয় সহজে পোৱা নাযায় সেইবাবে আমি সহজভাৱে উপলব্ধ ফেব্ৰিক কালাৰ আৰ্কেলিক কালাৰ ব্যৱহাৰ কৰোঁ আৰু এনেদৰে আমি বৰ্তমান এতিয়া এই মুখা শিল্পৰ লগতে জড়িত হৈ আছোঁ আৰু ভৱিষ্যতেও হৈ থাকিম বুলি ভাবোঁ কাৰণ এই মুখাশিল্পৰপৰা আমি যথেষ্ট স্বাৱলম্বী হৈছোঁ যথেষ্ট যথেষ্ট বহুত বেছি স্বাৱলম্বী হৈছোঁ বিভিন্ন ধৰণৰ পৰ্যটক আহে আমাৰ ইয়াত চাবৰ বাবে বিভিন্ন দেশ বিদেশৰপৰা পৰ্যটক আহে চাবৰ বাবে আৰু সেই মুখা আমাৰপৰা ক্ৰয় কৰে আমি বিক্ৰী কৰোঁ আৰু যথেষ্টভাৱে আমি উপলব্ধি হৈ আছো স্বাৱলম্বী হৈ আছো এই শিল্পৰপৰা আৰু আমি শিকিবৰ বাবে যথেষ্ট আগ্ৰহী আৰু ভৱিষ্যতে আৰু আৰু নতুন নতুন নতুন নতুনভাৱে আমি শিকিবৰ বাবে বহুত যথেষ্ট আগ্ৰহী হৈছোঁ আমাৰ গুৰু গুৰুৱে যথেষ্টভাৱে আমাক শিকায় ভালদৰে শিকায় আৰু এনেদৰে আমি স্বাৱলম্বী হ'ম বুলি সদায় আশা কৰোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰোঁ আৰু এনেদৰে আমি মুখা মুখা শিল্পৰ লগত এতিয়া জড়িত হৈ আছোঁ সৰুৰেপৰা আমি ক্লাছ ফাইভ ছিক্সৰপৰাই মানে মই ক্লাছ ফাইভ ছিক্সৰপৰাই মুখাৰ লগতে জড়িত হৈ আছো কিয়নো আমি আমি যোন জেগাত বসবাস কৰোঁ আমাৰ জন্ম জন্ম মোৰ জন্ম য'ত হৈছে সেই গাঁৱতে আমি বহু বছৰ ধৰি বহু বছৰৰ আগৰ পৰাই মুখাশিল্পৰ কাৰণে বিখ্যাত হয় পৃথিৱী বিখ্যাত হয় ৱৰ্ল্ড ফেমাছ হয় নতুন চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত আৰু তাতে মোৰ জন্মভূমি আৰু তেতিয়াৰপৰাই আমি তেতিয়াৰপৰাই সৰুৰপৰাই দেখি দেখি দেখি দেখি এতিয়া যথেষ্টভাৱে পাৰিছোঁ আৰু আশা কৰোঁ আৰু পাৰিম বুলি শিকি আছো শিকি থাকিম এনেদৰে আমি স্বাৱলম্বী হ'ব বিচাৰোঁ আৰু হৈছোঁ বৰ্তমান সেয়াই আৰু